বৰ্তমান সময়ত যেনেকৈ নিবনুৱা সমস্যা বাঢ়ি আহিছে অকল চৰকাৰী চাকৰিয়ে যে সমস্যাটো সমাধান কৰিব পাৰিব এইটো অসম্ভৱ কথা গতিকে আমাৰ যুৱ প্ৰজন্ম কৃষি ক্ষেত্ৰত নিয়োজিত হ'বই লাগিব যিহেতু অসম কৃষি প্ৰধান ৰাজ্য গতিকে আমাৰ ইয়াত কৃষি ক্ষেত্ৰত বিশেষ প্ৰাধান্য দিয়া হয় আৰু এ কৃষিৰ কাৰণে যথেষ্ট মাটিও আছে উপযোগী মাটি গতিকে আজিকালি মানে বৈজ্ঞানিক পদ্ধতিৰে কৃষি ক্ষেত্ৰত জড়িত হৈ বহুতো যুৱক যুৱতী মানে স্বাৱলম্বী হ'ব পৰা হৈছে বৰ্তমানলৈকে আৰু যথেষ্ট আৰু নৱ প্ৰজন্ম মানে কৃষিৰ লগত জড়িত হৈ স্বাৱলম্বী হোৱাৰ পথ সুগম হৈ আছে এতিয়াও যথেষ্ট আমাৰ কৃষি মাটি মানে উৰ্বৰা কৃষি ভূমি কৃষি নকৰাকৈ চন পৰি থাকে সেইবিলাক মাটি কৃষিৰ যিহেতু উপযোগী গতিকে তাত বিভিন্ন ধৰণৰ কৃষি কাৰ্য কৰি যথেষ্ট সুফল পাব পৰাৰ থল আছে গতিকে যুৱ প্ৰজন্মৰ এই দিশত গুৰুত্ব প্ৰদান কৰি নিজকে নিয়োজিত কৰিলে নিজৰ ভৱিষ্যতটো নিয়াৰিকৈ চলাই নিয়াৰ লগতে আন দহজনকো উপকাৰ সাধন কৰা হ'ব যিহেতু অসমত উৎপাদিত ধানৰ পৰিমাণ যিমান হয় সেই অনুপাতে চাউলৰ যিটো প্ৰয়োজনীয়তা আছে সেইটো পূৰণ নহয় গতিকে বৰ্হি ৰাজ্যৰপৰা চাউল আমদানি কৰিবলগীয়া হয় যদি আমাৰ যুৱপ্ৰজন্মই কৃষি ক্ষেত্ৰৰ লগত জড়িত হয় এই সমস্যাটো সমাধান হ'ব লগতে নিজকো স্বাৱলম্বী কৰিব পাৰিব আন দহজনৰ কাৰণে তেওঁলোক অনুপ্ৰেৰণা হ'ব গতিকে যুবপ্ৰজন্ম কৃষি ক্ষেত্ৰত জড়িত হোৱাটো মই একান্ত চিত্তে কামনা কৰোঁ